অঁ হেৰা অঁ ৰশ্মি খবৰটো পাইছোঁ নহয় মানুহজনে এনেকুৱাটো হোৱা গতিকে হ'ব দিয়া দুখ নকৰিবা আৰু কপালত যি আছে সেই হ'ব তোমালোকৰ যিবিলাক এল আই চি আছিলে এতিয়া সেইবোৰ পইচা পাতি পাবৰ কাৰণে আকৌ বহুত কৰিবলগীয়া আছে ল'ৰাটো কিমান ডাঙৰ হ'ল তাৰ পঢ়া শুনা কিমান হ'ল অঁ হ'ব তেতিয়া সিয়ে পাৰিব সেইখিনি কৰিব তুমি প্ৰথমতে বাপেকৰ ডেঠ চাৰ্টিফিকেটখন উলিয়াই ল'ব লাগিব সেইখন উলিয়াই সেইখন উলিয়াই অফিচত দিব লাগিব আৰু এখন আশাইও দিয়ে চাৰ্টিফিকেট সেইখনো নি পেলাই তাত জমা কৰিব লাগিব গাঁওবুঢ়াৰ পৰাও এখন দিব লাগিব প্ৰথমতে ল'ৰাটোক তালৈ পঠিয়াব লাগিব তুমি পঞ্জীয়কৰ অফিচত সেইটো দিব লাগিব সেইখিনি দিয়াৰ পাছতহে তোমাৰ যিখিনি এল আই চি ডেঠ চাৰ্টিফিকেটখন প্ৰথম নিব লাগিব তাৰপাছত তাত জমা গোটেইখিনি দিয়া পাছতহে এল আই চি পইচাটো তুমি পাব লাগিব পাব পাৰিবা নহ'বা আজিকালি এইবোৰ নিদিলে আশা কাগজ গাঁওবুঢ়া কাগজ এইবোৰ নিদিলে হেৰি সেইবোৰ কাম সোনকালে কৰিব নোৱাৰিবা গতিকে এতিয়া সেইবোৰ বাদ দি পেলাই তুমি নিজৰ কামখিনি কৰি পেলাই এতিয়া নিজৰ পৰিয়ালটো তুমি নিজে চাব লাগিব অঁ দুখ চুখ কৰি থাকিব নালাগে যি আছে কপালত সেই হ'ব আৰু